আমাৰ স্কুলত ধৰ্মৰ বিষয়ে আমি পঢ়ি আহিছোঁ ধৰ্ম হৈছে এটা আমাৰ জীৱনৰ নিৰপেক্ষ অংগ সমাজৰ প্ৰতি আমাৰ দৃষ্টিত ধৰ্ম সকলোৰে বাবে সমান ধৰ্মত কোনো উচ্চ নিচ নাই আমাৰ ধৰ্মত বা হিন্দু ধৰ্মত আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে হিন্দু মুছলিম তথা সকলোকে এই ধৰ্মত শৰণ দিছিল তেওঁৰ ধৰ্মত কোনো জাতিভেদ নাছিল তেওঁৰ ধৰ্মত সকলো সমান

মানৱ জীৱনকহে গুৰুত্ব দিছিল মানুহক মানৱ হিচাপে গুৰুত্ব দিছিল তেওঁৰ ধৰ্মত কোনো সৰু ডাঙৰ নিচ নাছিল সকলোকে সমানভাৱে ধৰ্মত গুৰুত্ব দিছিল হিন্দু মুছলিম বুলি ইয়াতে কোনো কথা নাই আমি হৈছেও হিন্দু ধৰ্মী মানুহ হিন্দু মুছলিম বুলি কোনো কথা নাই আমাৰ ধৰ্মটো সকলোৱে ল'ব পাৰে ভিতৰৰ কথাবিলাক ভালকৈ বুজি ল'ব লাগে আমাৰ ধৰ্মত কি আছে আমাৰ ধৰ্মত আচল উদ্দেশ্যকেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আছিল এজন সমাজ সংস্কাৰক তেওঁ আছিল আমাৰ জীৱনৰ জাতিৰ জনক